সাধাৰণতে মই হোটেল আৰু ধাবাত খোৱাতো একেবাৰে বেয়া পাওঁ কেতিয়াবা বিশেষ অসুবিধাত পৰিলেহে মই হোটেল বা ধাবাত খাবলৈ যাওঁ কিন্তু খাবলৈ গ'লেও প্ৰথমে সেই হোটেলখনৰ চাফ চিকুণতাৰ ওপৰত চকু দিওঁ হোটেল আৰু ধাবাত খাবলৈ বেয়া পোৱাৰ মোৰ প্ৰথম কাৰণটোৱেই হৈছে যে আমি সেই হোটেলসমূহত কেনেধৰণেনো খাদ্য়সমূহ প্ৰস্তুত কৰিছে বা খাদ্য়সমূহ প্ৰস্তুত কৰোঁতে কেনেধৰণৰ সামগ্ৰী ব্য়ৱহাৰ কৰিছে সেই বিষয়ে আমি জানিব নোৱাৰোঁ গতিকে তেনেস্থলত তেনেবোৰ হোটেল বা ধাবাত খোৱাৰ পৰা বিৰত থকাটোৱেই মই উচিত বুলি ভাৱো কেতিয়াবা বিপদত পৰিলেহে মই তেনেধৰণৰ ধাবাত বা হোটেলত খাবলৈ বাধ্য় হওঁ কিন্তু খাবলৈ গ'লেও প্ৰথমে মই হোটেলখন বা ধাবাখনৰ চাফ চিকুণতা কেনেধৰণৰ সেয়া চকু কাণ দিহে মই সেই হোটেল বা ধাবাখনত খোৱাতো নিশ্চিত কৰোঁ